অঁ কোনে কৈছে কলিতানী হেৰি কলিতানী মানে হেৰি কোনখিনি ঠাইৰ অঁ এতিয়া মই আপোনাক ধৰিবই পৰা নাই অঁ মোৰ ঘৰ এই ওদালগুৰিতে এই একে মেইন টাউনত অঁ কওকচোন বাৰু কিবা আছিলে নেকি

অঁ অনলাইন অনলাইন মানে কিহৰ অনলাইন আছিলে নহয় নহয় ডকুমেণ্টছটো ফিল আপ কৰি আপোনাক কি বস্তু লাগে সেই কওক অঁ

ৰ'ব আপুনি কথাটো মোক ভালকৈ বুজাই কোৱাই নাই আপুনি আপোনাক কি বস্তু লাগে অফিচৰপৰা সেইটোহে মই সুধিছোঁ আপোনাক আপোনাক কি বস্তু বিচাৰিছে

ছাৰ নহয় এতিয়াতো এতিয়াতো কাৰেণ্টৰ কথা অহা নাই এই ঘৰবিলাকৰহে হেৰি চলি আছে ঘৰবিলাকহে যি সেই দুখীয়া দৰিদ্ৰ মানুহবিলাকক যে ঘৰবিলাক যে বিচাৰি আছে সেইবিলাকহে আহিছে মোৰ ওচৰত কাগজ কিন্তু লাইনৰ কথাটো অহা নাই অঁ অঁ আপুনি ঘৰ এপ্লাই কৰিব খুজিছে তাৰমানে অঁ হ'ব হ'ব মই ৰ'ব ৰ'ব আপোনাক কি কি লাগে কওঁ ৰ'ব হাঁ আপুনি যদি ঘৰ বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কি বোলে এপ্লিকেশ্যন দিব নালাগে আপুনি অনলাইনত যদি চব কাম কৰিব আপোনাৰ কি কি ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক ভোটৰ আই ডি তাৰপিছতে আৰু অঁ ফটো এইখিনিয়ে আপুনি মোক জমা দিব আৰু মোক যদি মোক জমা নিদিয়ে তেতিয়াহ'লে আপুনি দোকানতে অনলাইন কৰিব হাঁ দোকানত অনলাইন কৰিলে বোধহয় হেৰি আমাকতো পইচা নালাগে এতিয়া চৰকাৰে এইবিলাকত পইচা লোৱা নাই নে এইবিলাক আমাক পইচা নালাগে বাৰু আপুনি দোকানত কৰিব দোকানৰ কৰ্মচাৰীমখাই তেওঁ তেওঁলোকে সেইটো কাম কৰি দিয়াৰ কাৰণে কিমান টকা লয় সেইটোত তেওঁলোকে ল'ব বোধহয় দুইশমান দুই অঁ অঁ ৰ'ব অঁ ৰ'ব মই মই কৈ আছোঁ আপুনি বুজি লওক দুইশমান টকা পৰিব বোধয়হ দুইশমান টকা পৰি পেলাই যেতিয়া নেকি আপুনি অনলাইন কৰা কাগজখন কাগজখনান আপুনি মোৰ ঘৰত আনি দিব অঁ হয়তো হেৰি এটা সময়ত আহি পেলাই আপুনি মোৰ ঘৰত আনি দিব তেতিয়াই এইটো হেৰি কৰিবপৰা যাব আৰু বেছি দেৰি নকৰিব সোনকালে জমা দিব হাঁ এই ইতিমধ্যে এইবিলাক হৈয়ে গৈছে নহয়